এটা বেংক একাউণ্টৰপৰা আন এটা বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিবলৈ আজিকালি একো কষ্টকৰ নহয় বুলি মই ভাবোঁ কাৰণ আজিকালি নেটৱৰ্কৰ দিন মানে গতিকে যাৰ নেট বেংকিং আছে তেওঁলোকে অতি সহজতে এটা বেংকৰপৰা আন এটা বেংকলৈ একাউণ্টলৈ ধন স্থানান্তৰ কৰিবলৈ অতি সহজভাৱে কৰিব পাৰে ইয়াৰ লগত জড়িত প্ৰক্ৰিয়াসমূহ যেনেদৰে নেট বেংকিং জি পে' গুগল পে' মোবাইলৰদ্বাৰা এইবিলাকৰ জৰিয়তে অতি সহজতে আন এটা বেংকৰপৰা একাউণ্টৰপৰা আন এটা বেংক একাউণ্টলৈ ধন ৰূপান্ত কৰিব পাৰে